মোৰ পৰিয়ালত বেমাৰ হ'লে প্ৰথমতে মই লোকেল চিকেনটো লৈ আহোঁ লৈ আহি ভালকৈ চাফা চিকুণ কৰি লওঁ তাৰ পিছত কেৰাহীখন গৰম পানী কৰি পানীখিনি প্ৰথম পেলাই দিওঁ তাৰ পিছত আদা নহৰু জালুক অকণমাণ দি চিকেনটো বইল কৰোঁ বইল কৰি তাৰ চুপটো খাবলৈ দিওঁ তাৰ দুদিনৰ পাছত আকৌ ভেদাইলতা আপোনাৰ মানিমুনি মাগুৰ মাছ দি পিনি জুছ বনাই তেনেকৈ খাবলৈ দিওঁ আকৌ তাৰ দুদিনৰ পিছত মন গ'ল বোলে ৰুটি ৰুটিটো জানেই ৰুটিটো পানী দি মঠি লওঁ মঠি সৰু সৰুকৈ শুকান ৰুটি নহ'লে অলপ ওপৰত ঘিউ লগাই আলু চব্জি বনাই খাবলৈ দিওঁ তাৰ পিছতে কিবা মন গ'ল কেক বনাবলৈ মন গ'ল বোলে কেক খাবলৈ মন গ'ল কেকো তেনেকৈ প্ৰথমতে কণী তেল ঘিউ এনেকৈ দি মঠি ল'লোঁ তাৰ পিছত মৈদা দিলোঁ বেকিং চ'দা বেকিং পাউদাৰ ধুনীয়াকৈ দি আপোনাৰ ময়দা দিলোঁ তাৰ পিছত অভেনত পাতি বেক কৰি সেই কেকটো বনাই দিলোঁ তাৰ পাছত মাংস খাব মন গ'ল মাংসটো তেনেকেই বনাই দিলোঁ আদা নহৰু লং ইলাচি ডালচেনি এনেকৈ দি গৰম মছলা জিৰা ধনীয়া দি পিনি ধুনীয়াকৈ মাংছটো ড্ৰাই ফ্ৰাই বনাই দিলোঁ কেতিয়াবা চাওমিন খাও বুলি কয় কেতিয়াবা চাওমিনটো বনাই দিলোঁ আপোনাৰ নহৰু আদা চাওমিন আৰু চয়া চ'চ চিলি চ'চ ভিনেগাৰ এনেকৈ দি চাওমিনটো বনাই দিলোঁ তাৰ পিছতে কেতিয়াবা সি সিদ্ধ ভাতটো খাব মন যায় মাৰ ভাত মাৰ ভাতটো বনাই দিলোঁ মাৰ ভাতৰ লগতে আলু গুটি বইল কৰি পিটিকা কৰি দিলোঁ আৰু কেতিয়াবা আলু গুটি ফ্ৰাই কৰি খাবলৈ মন যায় সেই আলুটো বইল কৰি লাহেকৈ ফ্ৰাই কৰি দিওঁ ধনীয়া চাটনি পদিনা চাটনি লগত দি দিওঁ মানে বেমাৰীয়ে যি খাই ভাল পাই সেইটো ধুনীয়াকৈ বনাই দিওঁ খাবলৈ আৰু তেনেকৈয়ে দি থাকোঁ